আমি অৰুণাচল গৈছিলোঁ অৰুণাচল নাম চাই আমি লগৰ লগৰকেইটা সৈতি গৈছিলোঁ অৰুণাচল নাম চাই ইয়াতে আমি ডিপুতে তেল চেল ভৰাই বাইক গ'লোঁ আমি গৈ গৈ আছোঁ গৈ আছোঁ অৰুণাচল নামচাই পাইছোঁগে নামচাই পাই আমাৰ ৰাস্তাতেই তেল খটম হৈছে তেল খটম আমি লোকেশ্যন মাৰিছোঁ অৰুণাচলৰ নাম চাইত ডিপু নাই এটা ডিপু পাইছোঁ লোকেশ্যনত দেখাইছে বহুত দেৰি মূৰত লোকেশ্যন কৰি কৰি দেখাৰ পিছত বহুত দেৰি মূৰত এটা লোকেশ্যন দেখাইছে লোকেশ্যনটোত আমি গৈ পাইছোঁ তেলটোত ডিপুটোত তেল নাই তাৰপৰা আমি আমিতো বহুত দূৰৰ পৰা গৈছোঁ আমি চিনি নাপাওঁ ইমান জেগাত লোকেশ্যনলৈ মাৰি গৈছোঁ কিন্তু লোকেশ্যনত গৈ দেখো আমি অৰুণাচলত তেল পোৱা নাই নামচাইচ তাৰপৰা আমি তাৰপৰা আমি এটা লগৰ বাইক লৈ এটা নামচাইৰ পৰা ওলাই আহি বাইকখন লৈ অৰুণাচলৰ মানে অৰুণাচল অৰুণাচলতে তাৰপা আহি ডিপু পাই ডিপুত তেল ভৰালোঁ তেলটো লৈ গৈছোঁ গিলানত কিন্তু বটলত তেল নিদিয়ে ডিপুত গেলেনত তেলটো লৈ আহি ভৰাই আমি গৈ অৰুণাচল নামচাই পালোঁ নামচাই আমি থাকিলোঁ ৰিজৰ্টত কিন্তু নামচাইত গৈ আমি বহুতো মানে কষ্ট হয় মানে বাইক লৈ গ'লে বহুত কষ্টকৰ হয় বহুত দীঘলেয়া যাত্ৰা হয় লং ড্ৰাইভ হয় কিন্তু তাত গৈ আমি খোৱা বোৱাৰ লগত বহুতো কষ্ট পালোঁ কিন্তু কিয়নো আমাৰ লগত তাৰ খাদ্যবোৰ নিমিলে বহুতো বেলেগ বহুতো বেলেগ কাৰণ তাৰ খাদ্যবোৰ বহুত বেলেগ ধৰৰ মানে আমিতো তেনেকুৱা খাদ্য চবৰে নেচাৰেলটো বেলেগ বেলেগ কাৰণে তেনেকুৱা নেকি খাদ্যটো তেনেকুৱা প্ৰভাৱ পৰে মানে আমি অৰুণাচল তাত পালোগে পাই মেলি নামচাই পায় আমি নাস্তা চাস্তা কৰিলোঁ নাস্তাটো মানে চবেই একেয়াও চবৰে বেলেগ বেলেগ খাদ্যটো হ'লেও উপায় নাই আমি খাব লগা হৈছেই কাৰণ বহুত ভোকত গৈছোঁ গত আমি ইমান দূৰ লং ড্ৰাইভ কৰি যাত্ৰা কৰিছোঁ ইয়াৰ পৰা কিন্তু গৈ পালোঁ তাত গৈ পাই তাত আমি থাকিলোঁ থাকিলো থাকি মেলি তাত আমি ভাত চাত খালোঁ ভাতটো বনাই বহুত বেলেগ ধৰণৰ কাৰণ মানে খানাটো বহুত বেলেগ হয় সেইবাবে আমি খানাটো তাতে খালোঁ তো ধুনীয়াকে খালোঁ আৰু মানে খাব নোৱাৰি চবৰে বেলেগ বেলেগ খানাটো হ'লেও উপায় নাই খাবলগীয়া হ'ল ভাত খালোঁ খাই মেলি তাতে বহুত নেচাৰেলটো বহুত ধুনীয়া হয় অৰুণাচলৰ পৰিৱেশটো নামচাই বহুত ধুনীয়া পৰিৱেশ ধুনীয়া পৰিৱেশ কিন্তু মানে বহুত ঠাণ্ডা জেগা বহুত ধুনীয়া পাহাৰৰ কাষতেই দাঁতিতে থকা বহুত ধুনীয়া নিজৰা পানী বৈ আহে তেনেকুৱা ঠাই বহুত ধুনীয়া হয় অৰুণাচলত গৈ আমি থাকিলোঁ ফুৰিলোঁ ফুৰি মেলি এনেকে আমি গ'লোঁ থাকিলোঁ দুদিন আমি থাকি আজি তাতে থাকিলোঁ শুই মেলি তাতে থাকি মেলি আমাৰ লগৰো গৈছিলোঁ লগৰ চগৰ থাকি তাতে আমি ধুনীয়া এনজয় এটা কৰিলোঁ থাকিলোঁ এনজয় ল'লোঁ তাতে থাকি মেলি আমি বহুতো ভাল লাগিল কিন্তু জেগাটো বহুত ভাল লাগিল কিন্তু ৰাস্তাত আমি বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ বহুত অসুবিধা আছিলে কিন্তু তেলটো খটম হৈ ডিপু নাই লোকেশ্যনক গৈ নাই তেনেকে গৈ আমি বহুত সেইবাবে আমি অৰুণাচল গৈ পায় নামচাইত থাকি বহুত ভাল লাগে নামচাই পৰিৱেশটো বহুত ধুনীয়া নামচাইত থাকি বহুত ধুনীয়া তাৰ পৰা গৈ নামচাইৰ পৰা সেই আমি বহুত ভাল পালোঁ কিন্তু নামচাই জেগাটো বহুত ধুনীয়া হয় সেই তাৰপৰা আমি ঘূৰিলোঁ ঘূৰি আহি বাটত আমাৰ বহুতো কষ্টকৰ বাটত আহি ঘূৰি আহোঁতে আমাৰ ৰাস্তাৰ লোকেশ্যনত বেলেগ বেলেগ ৰাস্তা দেখাই দিয়ে আহিলোঁ বেলেগ ৰাস্তা আহিলোঁ লোকেশ্যনত বেলেগ বেলেগ ৰাস্তা দেখায় কেনেকুৱা এনেকুৱা ৰাস্তা দেখাই দিয়ে পথাৰৰ ৰাস্তা দেখুৱাই দিয়ে এনেকুৱা দেখাই দিয়ে ৰাস্তাত যাব নোৱাৰোঁ গৈ পাওঁ ৰাস্তাত গৈ পাওঁ গৈ পথাৰ ৰাস্তা সৰু ৰাস্তা যাব নোৱাৰোঁ সেয়া আমি বহুত কষ্ট বহুত কষ্টত ভুৰিব লগা হ'লে কিন্তু লাষ্টত আমি এনেকুৱা মানে মেইন ৰাস্তা ল'ব লগা হৈছে মানুহক শুনি মেইন ৰাস্তা ল'ব লগা হৈছে মেইন ৰাস্তা বহুত কষ্টকৰ বহুত বেলেগকে আহিব লগা হ'ল বহুত কষ্টকৰ হৈ পৰিছে সেইবাবে মানে লং জাৰ্ণি বহুত ধুনীয়া কিন্তু আছিল কিন্তু বহুত ভাল আছিল সেইবাবে আমি কৈ মানে বহুত আহোঁতে বহুত প্ৰব্লেম হ'ল সেইবাবে আমি বহুত দূৰ বেলেগ ৰাস্তাতে যাব লগা হ'ল সেইবাবে আমি বহুত মানে দুখ ভাগৰিছোঁ ভাগৰিছোঁ মানে বহুত ৰাতি হৈ গৈছে আমাৰ বাকীবোৰ বহুত ৰাতি হৈ গৈছে তেনেকুৱা টাইমতে আৰু ৰাতি আমাৰ লগৰ হেলমেট নাই এটা গাড়ী কাগজ নাই লগৰ এজনৰ এজনৰ আছে হেলমেট নাইকে তেনেকুৱা হৈ গ'ল মানে হেলমেট আছিলে আমাৰ হেলমেট চুৰি হৈ পৰা হেলমেট চুৰ হৈ গ'লে তেনেকুৱা বহুত প্ৰব্লেমত আমি ফচিব লগা হৈছে আমি যেনেতেনে ৰাস্তাত মেইন ৰাস্তা হৈ আমি যেনেতেনে পালোহি ঘৰত বহুত ভুক্তভোগী সেইবাবে মানে লং জাৰ্ণীটো বহুত ধুনীয়া কিন্তু অৰুণাচল নামচাই জেগাটো বহুত ধুনীয়া বহুত সুন্দৰ পৰিৱেশ জেগাটো য'ত মানে ৰিজৰ্টৰ নামচাই ৰিজৰ্টখন হয় বহুত ধুনীয়া হয় তাত গৈ বহুত ভাল লাগিল বহুত ধুনীয়া পানী বহুত ধুনীয়া হয় সেইবাবে গৈ তাত বহুত ভাল লাগিল সেইটোৱে বহুত ধুনীয়া হয় জেগাটো